শিল্পী শিল্পী বুলি ক'লে প্ৰথমতে মোৰ মনলৈ আহে ডক্টৰ ভূপেন হাজৰিকা ইয়াৰ লগতে জয়ন্ত হাজৰিকা আৰু বৰ্তমান নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰপ জুবিন গাৰ্গ আৰু ইয়াৰ লগতে তৰালি শৰ্মা বাইদেউ তাৰোপৰি বিভিন্নজন শিল্পী তথা গায়ক গায়িকাৰ গীত মই গাই ভাল পাওঁ শুনি ভাল পাওঁ আৰু মঞ্চত গাবলৈও অতি আগ্ৰহী ইয়াৰ লগতে মই যদি ক'ব বিচাৰোঁ কেৱল এগৰাকীৰ বিষয়ে ক'লে কিছু ভুল হ'ব সেই সেইবাবে মই প্ৰায় যিকেইটা যিকেইজনক মই শ্ৰদ্ধা কৰোঁ সকলোকে শ্ৰদ্ধা কৰোঁ কিন্তু তাৰে ভিতৰত কি কিছু কিছুমান প্ৰিয় হয় তো তেওঁলোকৰ বিষয়ে মই ক'বলৈ গৈছোঁ প্ৰথমতে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে কৈছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ গীত মই মঞ্চত পৰিৱেশন কৰিছোঁ অভিজ্ঞতা আছে আৰু ইয়াৰ উপৰিও মই ভৱিষ্যতেও মঞ্চত গীত পৰিৱেশন কৰিবলৈ মই আগ্ৰহী তাৰোপৰি জয়ন্ত হাজৰিকাৰ গীত মই পৰিৱেশন কৰিছোঁ ইয়াৰোপৰি বিষ্ণু ৰাভা বিষ্ণু ৰাভাদেৱ জ্যোতিপ্ৰসাদ আগৰৱলা প্ৰতিমা পাণ্ডে বৰুৱা তেওঁলোকৰ গীতো মই পৰিৱেশন কৰিছোঁ প্ৰথমতে ভূপেন হাজৰিকাৰ কথা যদি ক'বলৈ যাওঁ তেখেত তেখেত কেৱল অসমৰেই নহয় ভাৰতৰো এক এক বিশেষ স্থান অধিকাৰ কৰি আছে সংগীত জগতৰ সংগীত ক্ষেত্ৰখনত তথা মানৱ জীৱনৰ মানৱ সমাজখনত ভূপেন হাজৰিকাৰ গীত সৰু থাকোঁতে প্ৰথম শিকিছিলোঁ মানুহে মানুহৰ বাবে তাৰোপৰি আৰু বিভিন্ন এই যাত্ৰা অব্যাহত আছে বিমূৰ্ত মোৰ নিশাটি বিস্তৃৰ্ণ পাৰৰে তাৰোপৰি বিভিন্ন ধৰণৰ গীত মই পৰিৱেশন কৰিছোঁ আৰু আটাইতকৈ মই গাই ভালপোৱা শুনি ভালপোৱা তথা এটা যদি গীতৰ বিষয়ে ক'বলৈ যাওঁ অৱশে টান এটা গীতৰ বিষয়ে ক'বলৈ কিছু অসুবিধা হয় কিন্তু যদি মই ক'বলৈ যাওঁ বিমুৰ্ত মোৰ নিশাটি এই গানটো গাই আৰু শুনি মই খুবেই ভাল পাওঁ ইয়াৰোপৰি যদি মই এবাৰ ক'বলৈ যাওঁ জয়ন্ত হাজৰিকাদেৱৰ কথা জয়ন্ত হাজৰিকাৰ তোমাৰ মৰমে গীতটি মই খুব ভাল পাওঁ আৰু গাইছোঁ আৰু এইটো মই সংগীত শিকি থকা সময়ত মই শিকিছিলোঁ তাৰোপৰি যদি মই ক'বলৈ যাওঁ প্ৰতিমা পাণ্ডে বৰুৱাৰ লোকগীতৰ কথা তেওঁৰ প্ৰায়ভাগ লোকগীতে মোৰ ভাল লাগে আৰু এই যিহেতু গোৱালপাৰীয়া গোৱালপাৰীয়া লোকগীত প্ৰতিমা বা পাণ্ডে বৰুৱা বাইদেউৰ বাবেই বিখ্যাত তো তেওঁৰ হস্তিৰ কন্যা নামে তেওঁ বিখ্যাত অ গোৱালপাৰীয়া লোকগীতৰ ক্ষেত্ৰত ত' তেওঁৰ তেওঁৰ অৱদান যথেষ্টখিনি আছে আৰু তেওঁৰ গীত আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত মই গাবলৈ গাবলৈ গাবলৈ পাইছোঁ আৰু তাৰপৰি যদি বিষ্ণুৰাভাৰ বিষয়ে ক'বলৈ যাওঁ বিষ্ণুৰাভাৰ গীতো গাইছোঁ আৰু এটা মোৰ সুন্দৰ মুহূ্ত মুহূৰ্ত আছে যে জীৱনৰ যদি মই সে সেই স্মৃতি ৰোমন্থন কৰোঁ তেতিয়াহ'লে ক'বলৈ যাম যে মই সৰু থাকোঁতে আচলতে সপ্তম ষষ্ঠ সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে বিছ জুন বিষ্ণু ৰাভা দিৱস হিচাপে অসমত পালন কৰা হয় আৰু সেই দিৱসত মই ফুল কুঁৱৰীৰ গীতটো গাইছিলোঁ আৰু তাত মই দ্বিতীয় দ্বিতীয় দ্বিতীয় প্ৰাইজ পাবলৈ সক্ষম হৈছিলোঁ আৰু সেয়া মোৰ জীৱনৰ এক স্মৰণীয় দিন কাৰণ মই বহুত সৰু থাকোতে পাইছিলোঁ মোৰ বহুত ইচ্ছা আছিলে পুৰস্কাৰ পোৱাটো খুব ডাঙৰ কথা নহয় কিছু কিছু ক্ষেত্ৰত কিন্তু যদি পাওঁ এটা উৎসাহ যেন অনুভৱ হয় তথাপিও অংশগ্ৰহণ কৰাটোৱে আচলতে ডাঙৰ কথা তাৰোপৰি তাৰোপৰি বিভিন্ন বিভিন্ন গীত গাই বিভিন্ন গীত যেতিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা হয় প্ৰতিজন প্ৰতিযোগীৰে একো একো একোটা মনত এটা আশা বান্ধি ৰাখে প্ৰাইজ এটা পোৱাৰ বা কিছু প্ৰতিযোগিতাত বিজয়ী হোৱাৰ তো সেই হিচাপে মোৰো সেই এটা বিভিন্ন স্মৃতিৰ মাজতে সেয়াও এটা অতি গুৰুত্বপূৰ্ণ স্মৃতি বুলি মই ভাবোঁ আৰু ইয়াৰ উপৰি বৰ্তমান বৰ্তমান নৱপ্ৰজন্মৰ বিভিন্ন জনপ্ৰিয় কণ্ঠশিল্পী যেনে তৰালি শৰ্মা তাৰপিছত আৰু জুবিন গাৰ্গ আদিৰ আদিৰ শিল্পীৰেও গীত খুবেই ভাল পাওঁ আৰু ইয়াৰ ভৱিষ্যতে মঞ্চত গাবলৈ মই আশা পুহি ৰাখিছোঁ